যিহেতু সৰুৰ পৰা সকলোৰে এটা সপোন থাকে যে তেওঁ এজন ভাল মানুহক ভাল ইনকম কৰক ভাল পইচা আহক ঘৰৰ মানুহক সহায় কৰক কিন্তু ছোৱালী মানুহৰ কাৰণে সেইটোত অলপমান বাধা আহি যায় কাৰণ সিহঁতৰ ঘৰৰ মানুহে কেতিয়াও তেনেকে নিবিচাৰে ঘৰৰ মানুহে বিচাৰে তুমি ঘৰত ভিতৰত থাকা ঘৰৰ কাম শিকা যিহেতু গাওঁ এখনৰ মানুহৰ চিন্তা ধাৰাবোৰেই তেনেকুৱা যে ছোৱালী মানুহ ঘৰৰ ভিতৰত থাকিব লাগে ত' তেনেক্ষেত্ৰত মই ভাবিছিলো যে মই ঘৰৰ ভিতৰত সোমাই নাথাকো কুঁৱাৰ ভেকুলীটো হৈ নাথাকো মই ওলাই যাম মই কাম কৰিম তেনেস্থলত মোৰ সপোনবোৰো ডাঙৰ আছিলে মই ভাৱিছিলো মই ভাৰতীয় খেলনাত যোগদান কৰিম নিজৰ দেশখনৰ বাবে কিবা কৰিম সেইবোৰ ভাৱিছিলো কিন্তু ঘৰৰ মানুহে ভাবিছিলে যে মই কাম কৰোঁ যদিও অফিচৰ কাম কৰিম বহি থকা কাম এটা কৰিম ভাৰতীয় খেলাৰ নিচিনা কাম মই কৰিব নেলাগে কাৰণ সেইটো সেইটো কামটোত সদায় এটা ঠাইৰ পৰা অন্য এখন ঠাইলৈ যাব লাগে যিটো ছোৱালী মানুহৰ কাৰণে ভাল নহয় বুলি ঘৰৰ মানুহে ভাবিছিলে কিন্তু মোৰ চিন্তা ধাৰাবোৰ তেনেকুৱা নাছিলে মোৰ আছিলে সৰুৰ পৰা এটা সপোন যিটো মই ঘৰৰ মানুহক পোহপাল দিয়াটো যিটো মই মোৰ নিজৰ কাৰণে কিবা কৰাটো আৰু নানান ধৰণৰ ঠাইবোৰ চোৱাটো মানুহে মানুহ বা ঘৰৰ মানুহৰ মতে সেইবোৰ চিন্তা ধাৰা থকা ছোৱালীবোৰ চঞ্চল সেইকাৰণে মোকো কৈছিলে যে মইয়ো চঞ্চল কিন্তু তেনেকুৱা কথা নহয় মোৰ ঘূৰি ভাল লাগে ফুৰি ভাল লাগে নতুন নতুন ঠাই ভাল লাগে চাই নতুন কথা জানি ভাল লাগে তেনেকেই ভাল লগা কামবোৰ কৰি মই ভাল পাইছিলো কিন্তু কেতিয়াও ঘৰৰ মানুহে মোক অনুপ্ৰাণিত নকৰিলে মা মাৰ মতে মই ঘৰৰ কাম শিকিব লাগে ঘৰৰ কাম শিকি শিকিলেহে যেতিয়া আমি যাম আকৌ তেতিয়া সেইটো নহ'ব মাক যাতে কেতিয়াও এনেকুৱা একো বেলেগে নক'ব যে আপোনাৰ ছোৱালীয়ে একো নাজানে মাৰ সেইটো আছিলে চিন্তাধাৰাটো কিন্তু দাদা আছিলে মোৰ লগত সদায় সি কৈছিলে কি কেতিয়াও কেনেকে একো নাভাবিবি মা হয় মায়ে কবই কিন্তু মই তোৰ লগত আছোঁ এনেকে অনুপ্ৰাণিত কৰিলে তাৰ বাবে মই আজি যিখিনি আছোঁ সেইখিনি তাৰ বাবে আছোঁ